বৰ্তমান যুগত টি ভি বা অনলাইনত অনলাইনত সকলো বস্তুৱে উপলব্ধ পোৱা দেখা যায় মোবাইলত আপোনাৰ পঢ়া হওক বা কোনো ধৰণৰ চিনেমা ছিৰিয়েল সকলোবোৰ মোবাইলত পোৱা যায় টি ভিত পোৱা যায় কিন্তু টি ভিত কোনো ধৰণৰ আপোনাৰ চেনেল নাই বা কোনো ধৰণৰ এনেকৈ সুবিধা নাই য'ত মানে পঢ়াৰ কিছুমান বস্তু সুবিধা পোৱা যায় কিছুমান মানে আজিকালি টি ভি সকলো ঘৰতে টি ভি পোৱা যায় বা ম'বাইল চবৰে ঘৰতে দেখা যায় কিন্তু টি ভিত তেনেধৰণৰ কোনো আপোনাৰ চেনেল নাই যিটোত আপোনালোকে পঢ়াৰ কিবা সুবিধা পোৱা যায় বা বিনামূলীয়াটো কোনোধৰণৰ তেনেকুৱা সুবিধা নায়ে তথাপি মই ভাবোঁ যে আজিকালি টি ভিত সকলো চেনেল যেতিয়া উপলব্ধ হৈয়ে কিছুমান এনেকুৱা চেনেলো উপলব্ধ হ'ব লাগে য'ত আপোনাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে এঘণ্টা দুঘণ্টা ধৰি টি ভিটোতে যদি কিবা শিক্ষা লাভ কৰিব পাৰে ত' কাৰো একো ক্ষতি নহয় কাৰ্টুন চিনেমা খেল সেইবোৰ চাই থকাতকৈ যদি টি ভিটোতে এঘণ্টা আপোনাৰ

লাভজনক হ'ব বুলি মই ভাবোঁ আৰু মই ম'বাইলত অনলাইনত হওক বা কোনোধৰণৰ এপ্লিকেশ্যনতে হওক পঢ়াই তেনেকৈ চেনেলত ৱেবছাইটত শিক্ষামূলক ধৰণৰ বহুতেই সুবিধা পাইছে যে কিবা আজিকালি অসুবিধা পালে কিবা কুৱেশ্যন নোৱাৰিলে ইউটিউবতে হওক বা গুগলতে হওক ছাৰ্চ কৰিলে আজিকালি সকলো ধৰণৰ আনচাৰ পোৱা যায় আপোনাৰ যি ছাবজ্টেই হওক যিটো লেংগুৱেজতেই হওক সকলো ধৰণৰ সুবিধা গুগলত পোৱা যায় তাৰপৰা ইউটিউবটো আজিকালি বহুত ধৰণৰ এনেকুৱা চেনেল দেখিছোঁ বহুত ব্যক্তিয়ে নিজৰ ইউটিউব চেনেল খুলি পেলাই আনক এই শিক্ষা প্ৰদান কৰিবলৈ বিচাৰে ত' সেইবোৰ চেনেলো মই চাওঁ কেতিয়াবা আৰু কেতিয়াবা কিতাপ নাথাকিবলৈ হ'লে কাৰোবাৰ ওচৰত সেইখন কিতাপখন নেপাবলৈ হ'লে বা বজাৰত নাপালে অনলাইনত সুবিধা কৰি কিতাপখন ল'ব পৰা হয় ত' অনলাইনত আজিকালি পঢ়াৰ শিক্ষামূলক ব্যৱস্থা বহুত সুবিধা হৈছে কিন্তু সেইবোৰ কোনোধৰণৰ বিনামূলীয়া নহয় ত' সেইকাৰণে সকলোৱে লাভ কৰিবলৈ অসুবিধা হয় ত' মই ভাবোঁ যে যদি পাৰে কিছুমান এপ্লিকেশ্যন এনেকুৱা সুবিধা কৰি দিব লাগে যিবোৰ বিনামূলীয়া হওক আৰু সকলোৱে যাতে শিক্ষা লাভ কৰিব পাৰে